অসমত স্বাস্থ্য সেৱাৰ আশে পাশে প্ৰচলিত বা পৰম্পৰাগত পৰম্পৰাগত বিশ্বাস আমাৰ বিশ্বাস হৈছে যে আমি স্বাস্থ্যৰ প্ৰতি বিশেষকৈ গাঁও অঞ্চলত স্বাস্থ্যৰ প্ৰতি আমি বহুতো অসুবিধা দেখিবলৈ পাওঁ কাৰণ গাঁৱৰ মানুহে সেইবোৰ জৰা ফুকা এইবিলাকত বিশ্বাস কৰে বা চিকিৎসাৰ কিছুমান অভাৱ আছে সেইবিলাকৰ কাৰণে এইবিলাক গাঁৱৰ মানুহে মানে এই পৰম্পৰাগত চিকিৎসাৰ সেই বিশ্বাস কৰে কিছুমানে হয়টো বেজ বেজালি কৰে এতিয়া আমাৰ জণ্ডিছ হ'লে গাঁৱৰ মানুহে কি কৰে ডক্টৰৰ ওচৰলৈ নগৈ আমাৰ এই বন ঔষধি কিবা কিবি এইবিলাক ব্যৱহাৰ কৰে তাৰপৰা সাপে খুঁটিলে হস্পিতেললৈ যাব লাগে হস্পিতেললৈ নগৈ কি কৰে ক'ৰ বেজ আনি জাৰিব কিবা কৰিব এনেকুৱা ধৰণৰ অভ্যাস হৈছে আমাৰ এই পৰম্পৰাগত বিশ্বাস মানে গাঁৱলীয়া অঞ্চলসমূহত বিশেষকৈ আৰু এই মেকুৰী পাৰ হৈ গ'লেও থু থু কৰিব কিবা কৰিব এনেকুৱা ধৰণৰ মানে চিকিৎসাৰ হেৰি সাংস্কৃতিক পৰম্পৰাগত বিশ্বাস আছে আমাৰ গাঁও অঞ্চলত তাৰপাছত এইবোৰ চিকিৎসাৰ বিচৰা ধৰণৰ আমি হেৰিত আমাৰ প্ৰভাৱ পেলায় বহুত ধৰণে প্ৰভাৱ পেলাব পাৰে এতিয়া আমাৰ এইবিলাকেই এই সাপে খুটিলে যেনেকৈ আমি ডক্তৰৰ ওচৰলৈ নগৈ এই গাঁৱৰ মানুহে কি কৰে বেজ বেজালি কৰে জৰা ফুকা কৰে কুকুৰে কামুৰিলেও গাঁৱলীয়া ঔষধ খায় এই ডক্তৰৰ ওচৰলৈ যাব লাগে বেজী ল'ব লাগে কিন্তু তাকে নকৰি কি কৰে গাঁৱৰ মানুহে এই হেৰি গাঁৱলীয়া ঔষধ কৰে গাঁৱলীয়া ঔষধ খাব জৰা ফুকা কৰিব সাপে খুঁটিলেও মেকুৰীয়ে আঁচুৰিলে বা কামুৰিলেও সেইবিলাক মানে কৰে কিন্তু আমি যাব লাগে হস্পিতেললৈ তাকে নগৈ এইবিলাক মানে লোকবিশ্বাসত অন্ধবিশ্বাসত মানে এতিয়াও হেৰি কৰি আছে গাঁৱৰ অঞ্চলত ঘৰুৱা প্ৰতিকাৰ কৰে অন্ধবিশ্বাসত এতিয়াও লীণ গৈ আছে মানুহ এইবিলাকৰ পৰা মানে আঁতৰি অকণমান আধুনিক জগতলৈ আহিব লাগে মানুহখিনি আহি আমাৰ চিকিৎসা পদ্ধতি আছে বহুত উন্নত হৈছে এতিয়া চিকিৎসা সেইবিলাক চিকিৎসা কৰিব লাগে গতিকে এই লোকবিশ্বাস বা অন্ধবিশ্বাসত মানুহ বৰ্তি হৈ থাকিব নালাগে এইবিলাক মানে অলপ আঁতৰি থাকিব লাগে তাৰপৰা আধুনিক চিকিৎসা ব্যৱস্থা কৰিব লাগে